ভাৰতত শিক্ষাব্যৱস্থাটো বৰ্তমান খুবেই উন্নত যেন পৰিলক্ষিত হোৱা দেখা গৈছে ভাৰতৰ শিক্ষাব্যৱস্থাটো বৰ্তমান বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থাৰ ফালে লৈ গৈছে আৰু তুলনামূলকভাৱে অন্য দেশৰ তুলনাত ভাৰতত শিক্ষা ব্যৱস্থাটো বৰ্তমান আধুনিকীকৰণ কৰাৰ পিছত বহুত উন্নত যেন দেখা হৈছে ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীয়ে উন্নতমানৰ শিক্ষা লৈ বিদেশত গৈ বিভিন্ন ধৰণৰ শিক্ষা লৈ বিদেশতো ভাৰতৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বৰ্তমান ভাৰতৰ শিক্ষাব্যৱস্থাটোৱে তুলনামূলকভাৱে বহুতো শিক ছাত্ৰ ছাত্ৰীক এই ব্য়ৱস্থাটোৰ মাধ্যমেৰে স্বাৱলম্বী কৰি তোলাত সহায় কৰিছে আমি দেখি আহিছোঁ ভাৰতীয় শিক্ষাব্যৱস্থাটোত বৰ্তমান যি ডিজিটেল ব্যৱস্থাৰ সংযোজন কৰা হৈছে বা আধুনিকীকৰণ কৰা হৈছে ইয়াৰ ফলত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সুফল লাভ কৰিছে আৰু ইয়াৰ ফলত ভাৰতৰ শৈক্ষিক পৰিবেশ সম্পূৰ্ণ সলনি হোৱা পৰিলক্ষিত হৈছে আমি বহুতো বস্তু এই শিক্ষাব্যৱস্থাৰ কাৰণে জনা নাছিলোঁ যেনে উদাহৰণ স্বৰূপে আমি ক'ব পাৰোঁ মেট্ৰিকৰ ব্যৱস্থাটো এতিয়া ভাৰত চৰকাৰে বন্ধ কৰিছে এইটো বাৰলৈকে টুৱেলভলৈকে এইটো পষ্টপণ্ড কৰা হৈছে বা আগবঢ়াই নিয়া হৈছে তাত বৃত্তিমুখ মুখী শিক্ষা বা এজন ছাত্ৰই কি বিষয়ৰ ওপৰত বেছি মনোনিৱেশ কৰে সেই বিষয়ৰ ওপৰত আগবাঢ়ি যাবলৈ সুবিধা প্ৰদান কৰিছে বা পাঠ্যপুথিৰ পৰিৱৰ্তনে শিশুসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশত সাধন কৰাত এক গতিশীল প্ৰভাৱ পেলাইছে